আমাৰ অঞ্চলটোৰ ওচৰতে এখন ডাঙৰ খেলপথাৰ আছে যিখন খেলপথাৰত অঞ্চলটোৰ সকলো ল'ৰা ছোৱালী সৰুৰ পৰা ডাঙৰলৈ ক্ৰিকেট বা ফুটবল এইসমূহ খেলিবলৈ আবেলিৰ সময়ত ওলাই যায় তাৰ উপৰি অঞ্চলটোৰ ওচৰতে এখন বিদ্যালয় আছে সেই বিদ্যালয়খনত শিশুসকলে খেলিব পৰাকৈ এখন খেলপথাৰৰ অভাৱ সেই কাৰণে সেই বিদ্যালয়খনৰ শিশুসকলক অঞ্চলটোৰ ওচৰতে থকা খেলপথাৰখনলৈ লৈ আনে খেলিবলৈ বুলি আৰু তাৰ উপৰি বিদ্যালয়খনত বছৰেকত যিসমূহ খেল ধেমালি সাপ্তাহিক খেল ধেমালি অনুষ্ঠিত কৰা হয় সেই খেল ধেমালিসমূহ খেলসমূহ শিশুসকলে খেলিবলৈ অঞ্চলল অঞ্চলৰ ওচৰত থকা খেলপথাৰখনলৈ লৈ আনে তাৰোপৰি অঞ্চলটোৰ লগতে গোটেই গাওঁসমূহৰ শিশুসকল আৰু ল'ৰা ছোৱালীসমূহ ল'ৰা ছোৱালীসকলৰ যিবোৰ প্ৰতিভা সেই প্ৰতিভাসমূহ প্ৰদৰ্শন কৰিবলৈ বছৰেকত বহুতো প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় যেনে নৃত্য গীত কবিতা এইসমূহ আৰু স্থানীয় লোকসকলে সেইখিনিলৈ যাব পৰাকৈ বহুতো সুবিধা আছে আমি যিহেতু গাৱঁৰ আমাৰ যিহেতু অঞ্চলটোৰ ওচৰতে অঞ্চলটোতে সেইখন খেলপথাৰ আছে সেইকাৰণে আমি কোনো ধৰণৰ যান বাহন নোহোৱাকৈ খেলপথাৰখনলৈ যাব পাৰোঁ খোজকাঢ়িয়েই যাব পাৰোঁ আৰু যিসকল যিসকলৰ ল'ৰা ছোৱালী খেল খেলপথাৰত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাসমূহ প্ৰদৰ্শন কৰিবলৈ দূৰৰ পৰা ল'ৰা ছোৱালী আহে বা শিশু আহে সেই শিশুসকলক সেই সেই শিশুসকলৰ অভিভাৱকসকল বা তেওঁলোক শিশুসকল আহিবলৈ বিভিন্ন ধৰণৰ যান বাহনৰ প্ৰয়োজন হয় তেওঁলোকৰ ব্যক্তিগত যান বাহনেই হওক বা অন্য়ান্য যান বাহনেই হওক তেওঁলোকে লৈ আহিব পাৰে